আমি আগতেটো আমি এই পুৰণা কিতাপে স্কুলত পঢ়া টাইমত আমি এনেকৈ পঢ়িছিলোঁ এতিয়া আৰু কি হৈছে এতিয়াটো আৰু ল'ৰা ছোৱালী পুৰণা কিতাপ নপঢ়ে তাঁহাতে ইতা সেই কি কিতাপৰ দোকানৰ পৰাই কিনি আনি দিয়া যায় আগতে আমি সৰুতে আমাৰ দাদাহানাৰ কিতাপগিলা মাই থৈ দেই থৈ দিলি আমি সেই পুৰণা কিতাপে পঢ়িছিলোঁ বা আমাৰ নহ'লেও আমি বেলেগৰ পে আনি পেলাই সেনেকৈ পঢ়িছিলোঁ সেই পুৰণা কিতাপ পঢ়ায়ে ইতা আমাৰ ইতাৰ ল'ৰা ছোৱালীখিনিটো আৰু নপঢ়ে পুৰণা কিতাপ গতিকে কিতাপৰ দোকানত যাই কিনা হয় আমাৰ ওচৰত নাই যদিও এই এই দূৰৰ পৰাই আনবা লাগে ওচৰত ইমান ভাল দোকান নাই কিতাপৰ গতিকে আমি এই ট্ৰেইনত যায়ে হওক সেই পাণ বজাৰৰ পৰা যায়ো লৈ আহে কেতিয়াবা আৰু নলবাৰীৰ পৰাও কিছুমান আনে কিনি পেলাই কি নলবাৰীটো আজিকালি চব পোৱায়ে হৈছে দোকান ইতা সেই কিতাপ আনিয়ে আমাৰ পঢ়া হয় আৰু মোকো আনি দেই ইতা মই যি কিবা কিতাপ পঢ়িলি ইহঁতে যাই লৈ আহে আহি সেনেকৈ পঢ়োঁ আৰু বেলেগ দোকা আৰু আমাৰ ধৰা পুৰণা কিতাপ আছে কিছুমান সেই পুৰণা কিতাপগিলা আমাৰো কিবা ৰ'লি বেলেগৰ ল'ৰা ছোৱালীক দেও আমাৰ ইহঁতৰ সিহঁতে পঢ়ে কিন্তু আমাৰ ইহঁতক আৰু দোকানৰ পৰাই কিনি আনি দিওঁ আৰু আমাৰ ইতা মই কিবা লাগলেও ইতা এই দোকানৰ পৰাই কিনি আনা হয় সৰুতে কিন্তু আমি কিনা সেনেকৈ কিনা মনত নাই মোৰ পঢ়া কিতাপ